অঁ সুজাতা বা অঁ আপুনি ফ্ৰী আছেনে এতিয়া অঁ কথা এটা সোধিবৰ কাৰণে ফোন কৰিছিলোঁ আপোনাক

আপুনি অ'লা ব্যৱহাৰ কৰে নেকি অঁ কৰে ন

এই অ'লাৰ এনেই ড্ৰাইভাৰবিলাকৰ কেনেকুৱা ড্ৰাইভাৰবিলাকৰ ব্যৱহাৰ পাতি কেনেকুৱা বাৰু অঁ ভাল ন অঁ না আপুনিতো ব্যৱহাৰ কৰি থাকে সেইকাৰণে আপোনাক সুধিলোঁ অঁ এই ড্ৰাইভাৰবিলালেতো কোনো ধৰণৰ মাদকদ্ৰব্য সেৱন নকৰে ন অঁ অঁ আৰু সেই ড্ৰাইভাৰবিলাকে মানে ব্যৱহাৰ পাতি কেনেকুৱা তেওঁলোকৰ নে ভালেই ন অঁ অঁ মোৰ মানে এই আপোনাৰ এফালে যাবলগীয়া আছিলে তো ভাবিছিলোঁ অ'লা এখন বুক কৰোঁ নেকি মই তাকে আপুনি ব্যৱহাৰ কৰি থাকে যে আপোনাৰ পৰা জানিব মানে জানি লওঁ বুলি আকৌ ফোন কৰিলোঁ অঁ অঁ ঠিক আছে বাৰু দিয়ক ভাল যদি ভালেই আৰু অঁ হ'ব দিয়ক